এই কেইবছৰমানৰ আগত আমাৰ যিবোৰ মানে কীপেইড মোবাইল আছিলে নহয় সেই মোবাইলবিলাকত মানে আচলতে নেটৱৰ্কৰ দৰকাৰ নাছিলে তেতিয়া নেটৰ্ৱকটো বহুত ভালেই আছিলে একচুৱেলী মানে ফোন কৰিব ফোন কৰিবৰ বাবে বহুত ভাল আছিলে নেটৰ্ৱকটো আৰু আৰু তেতিয়া কিছুমান কাম আমি কৰিব পৰা নাছিলোঁ আচলতে তেতিয়া অকল আমি ফোন কৰিব পাৰিছিলোঁ কিছুমান আমি গুগুলৰ কিছুমান কানেকচন কৰিব পৰা নাছিলোঁ ইণ্টাৰনেটৰ যোগেৰে কিছুমান আমাৰ পঢ়া শুনা ক্ষেত্ৰত কিছুমান প্ৰব্লেম হৈছিলে সেই সৰু সৰু মোবাইলবিলাকত কীপেইড মোবাইলবিলাকত কিছুমান ফেচেলিটি আমি পোৱা নাছিলোঁ কিন্তু বৰ্তমান ইস্মাৰ্টফোনবোৰৰ ভাবি লওক আপুনি এনদ্ৰইড চলাই আছে বা আই অ' এছ চলাই আছে তাত আপুনি বহুতো ধৰণৰ ফেচেলিটি পোৱা যায় সেইবিলাক হোৱাটচআপ ছ'ছিয়েল মিডিয়া ইউটিউব গুগুল প্লেটফৰ্ম বহুত কিবাকিবি বস্তু আছে যিবোৰৰপৰা আমি কিছুমান নলেজজাতীয় বস্তু আমি তাত ব্যৱহাৰ কৰিব পাৰোঁ যিটো আমি আগতে কীবৰ্ডৰ কীপেইড মোবাইলবিলাকত আমি ব্যৱহাৰ কৰিব পৰা নাছিলোঁ আমি আচলতে মোবাইলবিলাকে মানুহৰ জীৱনত ইমানো বেয়া কাম কৰা নাই ভাল কাম কৰিছে আমি তাক আচলতে ভাল ইউজটো যদি কৰিব পাৰোঁ আমাৰ নিজৰ কাৰণে ভাল কিন্তু আমি তাক ভাল ইউজটো কৰিব পৰা নাই আচলতে সেইবাবে বহুতো বেয়া দিশত কিছুমান যাব ধৰিছে আচলতে চব বস্তুৰে ভাল বেয়া দিশ থাকে ন আমি তাক যদি ভাল ইউজ কৰিব পাৰিব লাগে এতিয়া মোবাইলটো আজি কালিৰ যুগৰ যিটো ইস্মাৰ্টফোন হয় তাৰো কিছুমান বহুত ভাল ভাল আছে কিছুমান যে মানুহবিলাকে কয় যে স্মাৰ্টফোনে আজিকালি যুৱপ্ৰজন্মক বেয়া কৰিছে কৰিছে আচলতে আমি তাক মিচইউজ কৰিছোঁ তাক আমি গুড এপ্লাই কৰিব পৰা নাই তাৰ আমি যেনেকৈ ইউজ কৰিব লাগে তাক কৰিব পৰা নাই তাৰ আমি বহুতো ধৰণৰ কিছুমান আছে আমি নজানা কথাও শিকিব পাৰোঁ ভাল আমি বহুত যিকোনো ধৰণৰ কুৱেচন আমি তাত তাত আমি গুগুলত চাৰ্জ কৰিলে পাব পাৰোঁ যেনেকৈ মন যায় তেনেকৈ আমি এঞ্চাৰ পাব পাৰোঁ কুৱেচন কৰিব পাৰোঁ গতিকে বহুত ধৰণৰ চেঞ্জ হৈছে বহুত আপলোড বহুত আপগ্ৰেড হৈছে আগৰ মোবাইল আৰু আজিকালিৰ স্মাৰ্টফোন কিন্তু বৰ্তমান এটা কথা নেটৰ্ৱক আজিকালি এন্দ্ৰইডত নেটৱৰ্কৰ ফলত প্ৰব্লেম হোৱা দেখা যায় কাৰণ বছৰে বছৰে আজি থ্ৰী জি ফ'ৰ জি ফাইভ জি এনেদৰে নেটৰ্ৱকবিলাক বহুত ওলাই গৈছে ন গতিকে যিবিলাকে থ্ৰী জি ইউজ কৰি আছে সেই তেতিয়া পতককৈ যেতিয়া ফ'ৰ জিটো ওলাই যায় ন সিহঁতে আকৌ থ্ৰী জিৰপৰা ফ'ৰ জিলৈ আহিবলৈ অলপ প্ৰব্লেম আহি পৰে আৰু গাঁৱৰ যিবিলাক এৰিয়া হয় যিবিলাক জেগা হয় গাঁৱৰ জেগাততো নেটৰ্ৱকৰ বহুতেই প্ৰব্লেম হয় তাত আপোনাৰ এন্দ্ৰইড মোবাইলত সেইটো নেটৰ্ৱক পোৱা নাযায় কাৰণ যিহেতু এনড্ৰইডত থ্ৰী জি ফ'ৰ জি চিমহে খায় কিন্তু আগতে যিবিলাক আপোনাৰ কীপেড মোবাইলবিলাক আছিলে সেইবিলাকটো থ্ৰী জি ফৰ জিৰ কোনো দৰকাৰ নাই সেইবিলাকত নেটৰ্ৱক ঠিকে থাকে আৰু আজিকালি বৰ্তমান এতিয়া ওলাইছে নহয় ফাইভ জি নেটৰ্ৱক এতিয়া যিবোৰ মোবাইল অনলি ফ'ৰ জি হয় সেই ফ'ৰ জি মোবাইলততো আপুনি ফাইভ জি মোবাইল ফাইভ জি চিমখন ইউজো কৰিব নোৱাৰে আৰু চবতকৈ বেয়া বুলি ক'লে বৰ্তমান বেয়া চিম বুলি ক'লে জিঅ' চিমখন বুলি ক'ব পাৰি জিঅ' চিমখনত নেটৰ্ৱক হ'ব পাৰে জিঅ' চিমৰ মাহেকীয়া ফীজটো কম ৰিচাৰ্জৰ দামটো কম হ'ব পাৰে বেলেগ চিমৰ তুলনাত কিন্তু জিঅ' চিমৰ যিটো নেটৰ্ৱক হয় নেটৰ্ৱক কোৱালিটি হয় বহুত প'ৰ হয় একচুৱেলী য'ত ত'ত একেবাৰে পোৱা নাযায় বিশেষকৈ গাঁৱলীয়া অঞ্চলবিলাকত জিঅ' নেটৰ্ৱক চবতকৈ শ্ল' বুলি ক'লেও বেয়া নহয় গতিকে ময়ো মাজতে কেইদিনমানৰ আগত মই জিঅ' চিম ইউজ কৰিছিলোঁ কিন্তু মোৰ এনেকুৱা হয় আমাৰ এয়া জেগাত যে মাহে ৰিচাৰ্জটো এনেই কৰা হয় না মই ভালকৈ নেট ইউজ কৰিব পাৰোঁ না মই ভালকৈ কাৰোবাৰ লগত ফোনত কথা পাতিব পাৰোঁ নেটৰ্ৱকৰ ইমানেই প্ৰব্লেম হৈ পৰে মানে মোৰ মোৰ মাথাই গৰম হৈ যায়গৈ মানে সেইটো কাৰণে মই কি কৰিলোঁ চিমখন মই ইউজে নকৰা হৈ গ'লোগৈ আজি বহু দিন হ'ল চিমখনত মই ৰিচাৰ্জেই কৰা নাই এতিয়াতো জিঅ' অফিচৰপৰা বাৰে বাৰে ফোন কৰিছে দাদা আপুনি চিমত ৰিচাৰ্জ কৰক আপোনাৰ ন'হলে সকলোবোৰ বন্ধ হৈ যাব মেচেজ ইনকামিং কল কিন্তু কৰিম কি আকৌ কিন্তু কৰিম কিয় মই ৰিচাৰ্জ য'ত মোৰ সুবিধা মই তাত ৰিচাৰ্জ কৰিম ন যদি ৰিচাৰ্জটো কৰি পেলাই যদি নেটৰ্ৱকেই নাপাওঁ ভালকৈ মোৰ ৰিচাৰ্জ কৰি জানো কিবা লাভ হ'ব একো নহয় ন গতিকে মই চিমখন একচুৱেলী সলাই দিলোঁ সলাই পেলাই এতিয়া মই জিঅ' চিমখন এনেই পৰি আছে এতিয়া মই বৰ্তমান এয়াৰটেল ইউজ কৰোঁ এয়াৰটেল কিন্তু ভাল নেটৱৰ্ক হয় এতিয়া মই বৰ্তমান ইউজে কৰি আছোঁ এয়াৰটেল বহুত ভাল নেটৰ্ৱক হয় এয়াৰটেল য'ত ত'ত পোৱা যায় নেট স্পীডো হয় ডাউনলোডৰপৰা আদি কৰি ফোনত কথা পতাও কোৱালিটি ভাল হয় মই মাহে ওৱান নাইনটি নাইন ইউজ কৰোঁ কিন্তু এয়াৰটেলৰ মাহে ৰিচাৰ্জটো একচুৱেলী বহুত দাম হয় গতিকে বৰ্তমান টু থাৰ্টি নাইন ইউজ কৰোঁ মই মাহে এইটো মই মাহে ৰিচাৰ্জৰ নামত দুশ ঊনচল্লিছ টকা খৰচ কৰিবলগা হয় আৰু কৰিবতো লাগিবই কাৰণ মোবাইলটো অকল আমি ফোনত কথা পতাই নহয় ন তাত আমি বহুত পঢ়া শুনাৰপৰা আদি কৰি বহুত কিছুমান বস্তু থাকে তাত আমি ইউটিউবত খুচৰিবলগা হয় গুগুলত চাৰ্চ কৰিবলগা হয় তেনেকৈ আজিকালিতো যিবোৰ আমি কিতাপ পত্ৰত আমি কিছুমান এঞ্চাৰ বিচাৰিব আচলতে কিতাপ পত্ৰ পঢ়িলে বেছি কামৰ হয় কিন্তু যিবোৰ আমাৰ কিতাপ পত্ৰত যিটো এঞ্চাৰ বিচাৰিলে আমাৰ কমেও আধা ঘণ্টা লাগি যায় সেইটো আমি মোবাইলত গুগুলত আমি এবাৰ চাৰ্জ কৰি দিলে পাই যাওঁ গতিকে সময়টো বহুত কম আমি জানোৱেই গতিকে পঢ়াৰ সময়ত একচুৱেলী মোবাইলটো বহুত দৰকাৰ হয় তাক আমি গুড ইউজ কৰিব লাগে গুড এপ্লাই কৰিব লাগে তাক আমি মিচ ইউজ কৰিব নালাগে গতিকে সেইবোৰ আগৰ তুলনাত আজিকালি স্মাৰ্টফোনবিলাক ভালেই হৈছে তাক খালী ভালকৈ ইউজ কৰিবলৈ আমি পাৰিব লাগে